ক'ভিড মহামাৰীৰ সময়ত যিহেতু আমাৰ লকডাউনৰ সৃষ্টি হৈছিল গতিকে সেই সময়ত আমাৰ অনলাইন ক্লাছসমূহ মানে হৈছিল গতিকে আমাৰ বিভিন্ন ধৰণৰ গু'গল মীটৰ জৰিয়তে আমাৰ গু'গল মীটৰ জৰিয়তে ক্লাছসমূহ লোৱা হৈছিল আৰু এই ভিডিও কনফাৰেন্সৰ জৰিয়তে মানে অভিজ্ঞতাটো মানে কি সকলো আমি সকলোকে আগতে মানে এনেকে এ সন্মুখা সন্মুখীকৈ যে শাৰিৰীকভাৱে যে লগ পাইছিলোঁ কিন্তু এতিয়া মানে তাৰ ক'ভিড মহামাৰীয়ে আমাক এনেদৰে আমাক লগ পোৱাৰ পৰা বঞ্চিত কৰিছে এনেদৰে যাৰ ফলত আমি ইজনে সিজনক ভিডিও কনফাৰেন্সিঙৰ জৰিয়তে চাব লগা হৈছিলে বহুত বেয়া লাগিছিলে সদায় আমি ইজনে সিজনক লগ পাওঁ সুখ দুখৰ কথা পাতোঁ বিভিন্ন ঠাইত এনেকৈ ফুৰিবলৈ যাওঁ কিন্তু সেইখিনিয়ে মানে যথেষ্ট স্থগিত কৰি দিছিলে ক'ভিড মহামাৰীয়ে আ আৰু মই এইটো বহুত বেয়া পাইছিলোঁ ভিডিও কনফাৰেন্সিঙৰ জৰিয়তে মানুহ কিয়নো এই বিলাকৰ বাবে এটা উন্নত মানদণ্ডৰ মানে আপোনাৰ নেটৱৰ্কৰ প্ৰয়োজন হয় কিন্তু কিছুমান অঞ্চলত নেটৱৰ্কৰ মানে নেটৱৰ্ক ইমানেই দূৰ্বল আছিল যে যাৰ জৰিয়তে তেওঁলোকৰ যিখন ছবি বা ভিডিও যিটো স্পষ্ট ৰূপত অহা নাছিলে আৰু তেওঁলোকে যিখিনি কয় যিখিনি আমি কথা কওঁ সেইখিনি আমাৰ ভালদৰে আমি শুনা নাপাওঁ আধাখিনি আহিছিলে আধাখিনি নাহিছিলে গতিকে ইয়াৰ ইয়াৰ জৰিয়তে মই ইমান ভাল পোৱা নাছিলোঁ এই ভিডিও কনফাৰেন্সিঙখিনি